মই গোঠা আৰু কিছুমান বস্তু চিলাই কৰাটো মোৰ একমাত্ৰ হবী হয় হবী মানে মই কৰি ভাল পোৱা কাম হয় এনেবোৰ কৰি মই বহুত পইচা মানে নিজৰ প্ৰয়োজনীয় বস্তুসমূহ পূৰাব পৰাকৈ মই পইচা পাইছোঁ তাৰবাবে মই এটা মোৰ ওচৰে পাঁজৰে হোৱা কিছুমান বি বিয়াত বিয়াত মই মোৰ এতিয়া ঘৰৰ মোৰ এগৰাকী বাৰ বিয়াত মই এযোৰ কাপোৰ তাত ফুল গুঠি দিছোঁ ধুনীয়াকৈ এযোৰ সৰু সৰু বুটা দি তাতে এযোৰ মই ফুল গুঠি দিছোঁ আৰু দু ৰুমাল দিছিলোঁ ৰুমাল পঞ্চাছখন দিছিলোঁ প্ৰত্যেকখন ৰুমালতে মই পইচা পঞ্চাছ টকাকৈ লৈছিলোঁ গামোচা দিছিলোঁ সেই গামোচাসমূহো গামোচাসমূহত মই এখন গামোচাত দুশ পঞ্চাছ টকাকৈ লৈছিলোঁ তেনেদৰে আৰু অন্য কিছুমান বোৱা কটাও কৰোঁ অন্য কিছুমান মানে চিলাই কৰিও মই চিলাই বা গুঠি এতিয়া ঠাণ্ডা দিনৰ কাৰণে প্ৰয়োজনীয় প্ৰয়োজনীয় মই কিছুমান টুপী মাহ ফালা আৰু কিছুমান চুৱেটাৰ মই ঊলৰ চুৱেইটাৰ হেৰি তৈয়াৰ কৰিছিলোঁ ঊলসমূহ আমাৰ আমাৰ এতিয়া ঘৰৰ দৈনন্দিন প্ৰয়োজনীয় বস্তুসমূহ মানে দৈনন্দিন প্ৰয়োজনীয় বস্তুসমূহ আমি এনেদৰেই ঘৰুৱা মানে কাপোৰসমূহ তেনেদৰেই প্ৰস্তুত কৰিব পাৰোঁ তাৰ বাবে আমি এৰী এৰী এৰী মুগাৰ পৰা আমি পা এৰী এৰী মুগা পাত পলুৰ পৰা আমি ঊন সূতা তৈয়াৰ কৰিব পাৰোঁ তেনেদৰে এইবোৰ আগৰ যুগত মানে যি আমাৰ মোগল যুগ বা চুলতানী যুগৰ সময়ত সেইসমূহ তোমাৰ অৰঘত্ত বা পাৰ্চিয়ান হুইল এনেকুৱা কিছুমান যন্ত্ৰৰ সহায়ত মানে বয়নশিল্পসমূহৰ বিকাশ ঘটাইছিলে কিন্তু বৰ্তমান সময়ত তাঁতশালৰ যোগেদি আৰু তাৰ উপৰিও আমি এতিয়া সূতাসমূহ উলিয়াই কপাহী সূতা ঊলৰ সূতা এইবোৰ উলিয়াই পিনি আমি বিভিন্ন বস্তু গোঠোঁ চিলাই কৰোঁ সৰু সৰু ফুল চিলাই কৰোঁ মেখেলাত বা আমি কিছুমান বগা মেখেলা বা এনেকুৱা আমি কিছুমান চাদা মেখেলা য'ত কোনো ধৰণৰ ফুল নাথাকে বা এনেকুৱা কিছুমান কাপোৰ আমি বজাৰৰ পৰা কিনি আনো এই কিনা কাপোৰসমূহ আমাৰ নিজৰ মন পচন্দৰ কিছুমান আমি ফুল তুলিব পাৰোঁ সৰু সৰু বুটা বনাব পাৰোঁ সৰু সৰু ফুল তুলিব পাৰোঁ তেনেকৈ আমি ফুল তুলি বিভিন্ন ধৰণৰ চিলাই চিলাই যোগেদি কৰিব পাৰোঁ তেনেধৰণে মই মোৰ বাৰ বিয়াত চাৰি পাঁচযোৰ চাৰি পাঁচযোৰতকৈ অধিক কাপোৰ চিলাইছিলোঁ তেনেকৈ চিলাই তেওঁলোকক দিছিলোঁ প্ৰায় প্ৰত্যেকযোৰ কাপোৰৰ বিনিময়ত মই পাঁচশ টকাকৈ লৈছিলোঁ আৰু তেওঁৰ বিয়াৰ বাবে প্ৰয়োজনীয় হোৱা ৰুমাল ৰুমাল প্ৰস্তুত কৰিছিলোঁ তেনেকৈ মই সৰু সৰু ফুল কৰিছিলোঁ চিলাই কৰি পিনি পঞ্চাছখনতকৈও অধিক ৰুমাল মই তেওঁক বিক্ৰী কৰিছিলোঁ তাৰ বাবদ মই পঞ্চাছ টকা লৈছিলোঁ আৰু গামোচা গামোচাসমূহ গামোচাত সৰু সৰু ফুল তুলিছিলোঁ সেই গামোচাসমূহো দিছিলোঁ এখন এখন বিয়াৰ বাবে প্ৰয়োজনীয় সেইকেইটা বস্তু অত্যন্ত প্ৰয়োজনীয় হয় হয় তেনেধৰণে আমি বিভিন্ন বিভিন্ন মানে চিলাই কৰি পিনি আৰু অন্যান্য বহুত বস্তু যেনে আমি গাৰু ক'ভাৰ এটাটো আমি সুন্দৰকৈ সৰু সৰু বুটা তুলি বা ধুনীয়াকৈ এটা ফুল নিজৰ মন পচন্দৰ এপাহ ফুল আঁকি তাত চিলাই কৰিও আমি সুন্দৰকৈ তুলিব পাৰোঁ গাৰু ক'ভাৰটো সুন্দৰ ফুলেৰে আৱিত্ৰ কৰি তুলিব পাৰোঁ ঠিক তেনেদৰে অন্যান্য আমাৰ ঘৰত প্ৰয়োজনীয় হোৱা টেবুলত পৰা কাপোৰখন বা বিচনা চাদৰখনকে আদি কৰি আমি বিভিন্ন বাকচ ঢাকিবৰ কাৰণে বা অন্যান্য প্ৰয়োজনীয় চকীত লগাব পৰা মানে লগোৱা কাপোৰসমূহত আমি নিজৰ নিজৰ মন পচন্দৰ নিজৰ ভাল লগা কিছুমান ফুল তাত আমি সৰু সৰুকৈ চিলাই কৰিব পাৰোঁ ধুনীয়াকৈ নিজৰ মন পচন্দৰ মতে আমি তুলিব পাৰোঁ নিজৰ সেয়া আমাৰ হৈছে এটা হস্ত হস্ত বিদ্যা বুলি কয় এষাৰ কথা আছে যে হস্ত বিদ্যা কেতিয়াও মৰণ নাই আমি নিজৰ হস্ত বিদ্যাৰ জৰিয়তে প্ৰায় বস্তুসমূহ সুন্দৰ মানে কাপোৰবোৰ আমি নিজৰ নিজৰ নিজৰ মন পচন্দৰ দৰে আমি সুন্দৰকৈ গঢ়ি তুলিব পাৰোঁ তাৰোপৰি বিভিন্ন ধৰণৰ আমি এনেকৈ ঘৰৰ সন্মুখত লগোৱা দৰজাত লগোৱা পৰ্দাখনতো আমি নিজৰ মন পচন্দৰ ফুল চিলাই কৰিব পাৰোঁ গুজৰাটী চিলাই কিছুমান চেইন চিলাই কিছুমান ক্ৰচ চিলাই এনেধৰণে বিভিন্ন চিলাই আছে সেই চিলাইসমূহ আমি কৰিব পাৰোঁ বহুত সুন্দৰকৈ তৈয়াৰ কৰিব পাৰোঁ তেনেদৰে তেনেদৰে আমি গোঠা গোঠা ক্ষেত্ৰত আমি ঊলৰ সূতা প ঊলৰ সূতা লওঁ এই সূতাসমূহ ভেৰাৰ পৰা প্ৰস্তুত কৰা হয় এই ঊলৰ সূতাসমূহৰ যোগেদি আমি বিভিন্ন চুৱেটাৰ এতিয়া আমাৰ ঠাণ্ডা দিনত প্ৰয়োজনীয় চুৱেটাৰ মাফলাৰ টুপি এনেকুৱা ধৰণৰ বস্তু মোজা হাত মোজা এই বস্তুসমূহ আমি তৈয়াৰ কৰিব পাৰোঁ মোৰ এটা কথা স্মৰণীয় স্মৰণীয় হৈ ৰ'ব মই নিজৰ বাৰ বিয়াখনৰ উপৰিও মই সৰু সুৰাকৈ ওচৰৰ কিছুমান বিয়া বা প্ৰয়োজনীয় মানুহে মোক এনেকৈ যদি কয় বোলে তুমি বনাই দিবা তাতে মই বহুত কেইখন ৰুমাল আৰু অন্যান্য এনেকুৱা ৰুমাল কাপোৰ যোৰা কাপোৰ গামোচা আদিত ফুল গোঠোঁ আৰু চিলাই কৰিও বিভিন্ন ধৰণৰ বিভিন্ন ধৰণৰ মানে ৰুমাল আদি বিকোঁ এইসমূহ এইসমূহ বিকি মই নিজৰ প্ৰয়োজনীয় বস্তুসমূহ ক্ৰয় কৰিছোঁ এয়া মোৰ কাৰণে বিশেষ হয় কাৰণ মই এই তেওঁলোকৰ যি সেইবোৰ মানে মই বিক্ৰী কৰি যি পইচা পাওঁ সেইসমূহ সঞ্চয় কৰোঁ সঞ্চয় কৰি মই মোৰ প্ৰয়োজনীয় কিছুমান বস্তু কিনিব পাৰোঁ মোৰ প্ৰয়োজনীয় কিছুমান বস্তু কিনাৰ উপৰিও মোৰ মাৰ বা দেউতা মোৰ ঘৰখনৰ বাবেও কিছুমান বস্তু মই সংগ্ৰহ কৰিব পাৰোঁ এনেদৰে তাৰোপৰি আমি চিলাই বা গোঠা এই বস্তুসমূহৰ যোগেদি আমাৰ যিমানে পৰম্পৰাগত আমাৰ যি আপোন প্ৰাচীন যুগত যি মানে প্ৰাচীন যুগত চলি অহা মোগল বা চুল্টানি যুগৰ সময় পৰাই আমাৰ এই কাপোৰ বয়নশিল্পৰ বিকাশ ঘটিছিল এই বয়নশিল্পত সেই সময়তে আমাৰ প্ৰস্তুত হোৱা চিলাই এনেকুৱা কাপোৰ গোঠা সেইসমূহৰ ব্যাপক চৰ্চা চলিছিল সেইসমূহৰ যোগেদি সেইসমূহৰ যোগেদি সেই সময়ত আমাৰ অখ মানে ভাৰতত নীল খেতি কৰা হৈছিলে পাবানা নাদিয়া জিলা সেই নীল খেতিৰ যোগেদি মানে বিভিন্ন নীলা ৰং প্ৰস্তুত কৰি তাৰ পৰা বিভিন্ন ৰং প্ৰস্তুত কৰি আমাৰ কাপোৰসমূহ ৰং দিছিল এই কাপোৰসমূহ ৰং দিওঁতে বিভিন্ন ধৰণৰ ৰং হালধিৰ পৰা হালধীয়া ৰং তেনেদৰে বেলি ফুলৰ পৰা ৰং হালধীয়া ৰং তেনেদৰে বিভিন্ন ৰং প্ৰস্তুত কৰিছিল আমি প্ৰাকৃতিকভাৱেই যিখিনি বস্তু সংগ্ৰহ কৰোঁ সেইসমূহৰ পৰাই ৰং প্ৰস্তুত কৰিছিল সেই ৰং প্ৰস্তুত কৰি কাপোৰসমূহৰ বিভিন্ন ৰঙীণ কৰি তুলিছিল সূতাসমূহ প্ৰস্তুত কৰিছিল ৰঙীন সূতা প্ৰস্তুত কৰিছিল আমাৰ ঊন সূতাৰ পৰা আমাৰ বিভিন্ন ধৰণৰ ৰঙীণ সূতা প্ৰস্তুত কৰিছিল এই সূতাসমূহ প্ৰস্তুত কৰি আমি নিজৰ ভাল লগা মনৰ পচন্দৰ ৰঙৰ জৰিয়তে এযোৰ ভাল ভাল নিজৰ প মন পচন্দ ফুল গুঠি পিনি ধুনীয়া কাপোৰ তৈয়াৰ কৰিব পাৰোঁ এইসমূহ আমাৰ পৰম্পৰাগতভাৱে এক মানে পৰম্পৰাগতভাৱে চৰ্চাৰ চৰ্চাত আছিল আমি অতীজৰ পৰাই চাবলৈ গ'লে আমাৰ সেইসমূহৰ আৰু আমাৰ ভাৰতৰ যদি অসমৰ কথা ক'বলৈ যাওঁ তাত মুগা মুগা শিল্প বিশেষ বিশেষ মানে অৱদান আছে তাত আমাৰ আহোম যুগৰ পৰাই যদি আমি লক্ষ্য কৰিব যাওঁ মুগা মুগাৰ কাপোৰসমূহ বেছি গুৰুত্বপূৰ্ণ হয় আমাৰ সেই মুগা কাপোৰসমূহো তেনেকুৱা আমি পাটশিল মুগা শিল্প এইবোৰ আমাৰ অসমৰ প্ৰায় অসমৰ অসমত কিছু কিছু ঠাইত উপলব্ধ হয় বৰ্তমান সময়তো এইবোৰ আমাৰ প্ৰাকৃতিকভাৱেই যিসমূহ বস্তু আমি সংগ্ৰহ কৰোঁ এই বস্তুসমূহৰ পৰাই এই সামগ্ৰীসমূহ মানে এনেকৈ সূতা উলিওৱাই সূতা উলিয়াই পিনি সেই সূতাসমূহৰ যোগেদি আমি নতুন নতুন বস্তু তৈয়াৰ কৰিব পাৰোঁ নতুন নতুন কাপোৰ তৈয়াৰ কৰিব পাৰোঁ সেই কাপোৰসমূহ আমি বজাৰত বিক্ৰী কৰিব পাৰোঁ তেনেদৰে মই যিধৰণে কৈছোঁ মোৰ বাৰ বিয়াত আৰু ওচৰে পাঁজৰে মানুহসমূহৰ যিসকলে মোৰ পৰা ক্ৰয় কৰে তেনেকৈ কৰি মই দুটকা ইনকাম কৰি দুটকা মানে মই দুত মানে মুনাফা অৰ্জন কৰি আছোঁ এয়া এইসমূহ আমাৰ বাবে অত্যন্ত প্ৰয়োজনীয় হয় আৰু বিশেষ হয় কাৰণ নিজৰ নিজে অৰ্জন কৰা পইচা এটা মানে নিজে অৰ্জন কৰা মুনাফা ব আমাৰ কাৰণে ভাল হয়